মাছ ধৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সা সজুঁলি ব্যৱহাৰ কৰা হয় ধৰক জুলুকি আছে যিটো পল বুলি কোৱা হয় আমাৰ বৰপেটা ভাষাত জাল আছে আচৰা জাল আছে বা বিভিন্ন ধৰণৰ জাল আছে ধৰক কইলিং জাল কলিয়ালাঙি জাল পুঠিলেঙি জাল এইবিলাক নেট ব্যৱহাৰ কৰা হয় সেইবোৰৰ দ্বাৰাই মাছবোৰ ধৰা হয় বা মাছবোৰ মৰা হয় সেই সঁজুলিসমূহ ব্যৱহাৰ কৰি মৰা হয় মাছবোৰ কিন্তু কথাটো হৈছে আজিকালি বিভিন্ন কিছুমান জাল ওলাইছে যি জালৰ জালেৰে মাছবোৰ একদম সৰু একদম ক্ষুদ্ৰ ক্ষুদ্ৰ মাছবিলাকো ধৰা হয় আৰু তাৰ কাৰণে মাছৰ যিটো মানে বংশ বৃদ্ধি সেইটো কমি কমি গৈছে আজিকালি কাৰণ বিভিন্ন ধৰণৰ নেট জাল ওলাইছে একদম সৰু সৰু সূতাৰ সেইবোৰৰ দ্বাৰাই মাছ মৰাৰ ফলত মাছবোৰো খাল বিলৰ পৰা নোহোৱা হৈ গৈছি উৎপাদনটো নোহোৱা হৈ গৈছি আৰু যিকোনো সময়তে আজিকালি জলাশয়সমূহত মাছ মাৰে গতিকে তাৰ কাৰণে ভৱিষ্যতৰ কাৰণে এইটো মাছৰ যিটো ব্যৱস্থাটো নাথাকিব এই কথাটো তাৰ উপৰিও আজিকালি খেতিপথাৰসমূহত বিভিন্ন ধৰণৰ শস্য ৰোৱাৰ সময়ত বিভিন্ন কীটনাশক বা আন্যান্য ঔষধৰ ব্যৱহাৰ কৰে সেই ব্যৱহাৰৰ ফলত যেতিয়া বৰষুণ আহে বৰষুণত এই কীটনাশক মেডিচিনসমূহ পানীৰ লগত আহি কিনে খাল বিলসমূহত পৰে পৰাৰ ফলত পানীৰ যিটো প্ৰদূষণ প্ৰদূষণটো দিনক দিনে বৃদ্ধি হৈছে কিন্তু এটা কথা ক'ব লাগিব যে আগতে আগত মোটামুটি বিছ ত্ৰিছ বছৰ আগত এই কীটনাশকবোৰ নাছিলে কীটনাশক বা যিবিলাক দৰৱ ধৰক মৰা হয় শস্যত পোক পৰুৱাৰ কাৰণে এই এই ব্যৱস্থাটো নাছিল কম আছিল বা কীটনাশকৰ যিটো মানে সেই তীক্ষ্ণতাটো কম আছিল কিন্তু আজিকালি বিভিন্ন মানে চক্ত কীটনাশকৰ ব্যৱহাৰ কৰে খেতিয়কসকলে পোক পৰুৱাৰ পৰা হাত সাৰি থকাৰ কাৰণে আৰু ফলত কি হৈছে এই এই কীটনাশকসমূহ বৰষুণৰ পানীত ভাঁহি আহে পানীৰ লগত বৈ আহি কিনে যিবিলাক জলাশয় আছে আমাৰ খাল বিল এইবিলাকত পৰে আৰু পানীৰ যিটো প্ৰদূষণ প্ৰদূষণ আগত দিনতকৈ বা বিছ ত্ৰিছ বছৰ আগতে যেনেকুৱা আছিল তাতকৈ আজিকালি প্ৰদূষণটো বৃদ্ধি হৈছে গতিকে এতিয়া বৰ চিন্তিত হ'ব লগা বিষয় হৈছে কাৰণ ভৱিষ্যতে যদি এনেকৈ কীটনাশক ব্যৱহাৰ থাকে ব্যৱহাৰ কৰি থাকে শস্যত আৰু পানীবোৰ প্ৰদূষণ হৈ গৈ থাকে এটা সময়ত পানীত যি মাছ থাকে মাছৰ উৎপাদন কমি যাব বা উৎপাদন একেবাৰে শেষ হৈ যাব বিলুপ্ত হৈ যাব বুলি এটা অনুমান কৰিব পাৰি ভৱিষ্যতে হয়তো দুই চাৰি বছৰ পিছতে তেনেকুৱা হ'ব বুলি আমি ভাবিব পাৰোঁ গতিকে সেইবোৰ আচলতে ব্যৱহাৰ কমকৈ কৰিব লাগে আৰু এইটো এইটো চৰকাৰে বোধহয় পদক্ষেপ ল'ব লাগিব চৰকাৰে পদক্ষেপ ল'লেহে এই যিটো প্ৰদূষণ পানীৰ প্ৰদূষণ এইবোৰ ৰোধ কৰিব পৰা যাব বা মাছৰ যিটো বৃদ্ধি বৃদ্ধিৰ হাৰটো নিম্নগামী হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব তাৰ বিকল্প হিচাপে আচলতে একো নাই চৰকাৰেই মেইন চৰকাৰে যেতিয়া পদক্ষেপ ল'ব তেতিয়াহ'লে কোনো কথা নাই আমাৰ মাটিও ঠিকে থাকিব বা বা পানীৰ প্ৰদূষণৰ পৰা ৰক্ষা পাব গতিকে আৰু লগতে আমাৰ জীৱকূল জীৱকূলো সুন্দৰভাৱে পৰিৱেশ যাতে বিনষ্ট নহয় আৰু ভালদৰে চলি থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা হৈ থাকিব